মোৰ জীৱনৰ আটাইতকৈ গৌৰ গৌৰৱণীয় সাফল্য হ'ল যে মই যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়া মই ভবা নাছিলোঁ যে মই ফাৰ্ষ্ট ডিভিজন আহিম বা মই পাছ কৰিব পাৰিম পাছ কৰিব পাৰিম বুলি মই ভাবিছিলোঁ কিন্তু মোৰ ইমান ভাল হ'ব সেয়ে মই মানে ভৰসা নাছিলে বা মই ভবা নাছিলোঁ কিন্তু মোৰ মানে কষ্টই হয়তো মানে ফল পালে মোৰ ফাৰ্ষ্ট ডিভিজন আহিলে গতিকে মই বহুতেই সুখী আছিলোঁ তাৰপিছত আৰু মোৰ ঘৰৰ পৰিয়ালে যেতিয়া গম পালে যে মোৰ মোৰ ফলাফলটো ইমান ভাল আহিছে তেতিয়া বহুতে মোক বহুত উৎসাহ অৰিহণা যোগাইছিল সেয়ে মোৰ বাবে বহুতেই ভাৱনীয় বস্তু আৰু সাফল্যৰ বিষয় আছিলে